ঊনত্ৰিছ ন ওঠৰশ অষ্ঠাশী চন আঠাইছ বাৰ ঊনৈছশ আঠান্নব্বৈ চন ঊনৈছ দহ ওঠৰশ ঊনান্নব্বৈ চন ওঠৰ সাত ওঠৰশ নিৰান্নব্বৈ চন ছয় এঘাৰ দুহেজাৰ একৈছ চন